হেল্ল' অঁ হয় মই তাৰমানে বিশেষ কথালৈ কাৰণে ফোন কৰিলোঁ মানে মই যেতিয়া লাষ্ট টাইম আপোনালোকৰ ছুইগিৰপৰা অৰ্ডাৰ কৰিছিলোঁ তো অটোপে'টো অ'ন কৰি থৈ দিছিলোঁ যাতে আগলৈও মোৰ এই পে'মেণ্টৰ একেবাৰে মানে অৰ্ডাৰটো দিয়াৰ লগে লগে নিজে পে' হৈ যায় কিন্তু এতিয়া মানে মোৰ সেই কাৰ্ডখন আজি হেৰাই গ'ল মানে সেই একাউণ্ট মই এ টি এমখন হেৰুওৱাই পেলালোঁ সেইকাৰণে মানে মোক তো মই একাউণ্টটো হল্ড কৰি মানে হল্ড কৰি থ'বলগীয়া হৈছে বেংকত ফোন কৰি কেইদিনমানৰ কাৰণে মই একাউন্টটো হল্ড ব্লক কৰি মানে এ টি এমখন ব্লক কৰি দিলোঁ আৰু একাউণ্টটো মই খালী কৰি থ'লোঁ মানে মানে এমাউণ্টটো মই বেলেগ এটা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিলোঁ সেইকাৰণে মানে এতিয়া অঁ সেই অটোপে'টো যোনটো আছিলে মই সেইটো কেঞ্চেল কৰিব লাগে